আচলতে মই ফেনৰ ওপৰত বৰ বিশ্বাস নকৰোঁ কাৰণ ছিলিঙিন ফেন পৰি দিয়া চান্স থাকে আৰু তেনেকুৱা ধৰণৰ অঘটন ওচৰে পাজৰে বহুত দেখিছোঁ বহুত মানুহৰ তেনেকুৱা হৈ পেলাই মেডিকেলতো পৰা দেখিছোঁ আৰু ইষ্টেণ্ড ফেনখন ক'বলৈ গ'লে ইমান বেয়াও নহয় ভালো নহয় কাৰণ ইষ্টেণ্ড ফেনখন মোৰ ঘৰতে আছে কিন্তু মোৰ সৰু কেঁচুৱা বাচ্ছা আছে সি গৈ পেলাই কেতিয়াবা গৈ পেলাই হাতখন ভৰাই দিয়ে কেতিয়াবা চুইট্ছটোকে টিপি দিয়ে এই তেনেকুৱাকে এক এদিন এদিন বহুত বেয়াকে অঘটনো হ'ল সেইটো কাৰণে মই ফেনখনৰ প্ৰতি মই ইমান ভাল বুলি নাভাবোঁ